মই তাঁত বৈ ভাল পাওঁ তাৰ পিছত ভাত বনাই ভাল পাওঁ ঘৰৰ মানে গোটেই ৰান্ধা বাৰা কৰি ভাল পাওঁ মই শালত ফুল তুলিও ভাল পাওঁ এইকিলাক মানে মই বহুত ভাল পাওঁ বনাই কৰি মাংস চাংস বনাবলৈও মই হেৰি ভাল পাওঁ তাৰ পৰা মানে মই বেলেগকো ৰান্ধি খুৱাওঁ মাংস তৰকাৰী মই মাংসৰ লগত গাহৰি মাংসৰ লগত পেটুকাৰ লগত মই মানে তিতা দি ভাল পাওঁ তিতাৰ লগত খায় ভাল পাওঁ বেলেগেও মোৰ ঘৰখনেও মোৰ ভাল পায় মই ৰান্ধা বাহা কৰি দিলে তাৰ পাৰা মানে মাংস যদি হয় তেতিয়া মাটিমাহৰ তৰকাৰীৰ লগতো মই বনাই দিওঁ তেতিয়াও ভাল লাগে ভাল পাওঁ খায় এনেকৈ মানে আৰু তাৰ পিছত মই মাছলৈও যাওঁ মাছ ধৰি ভাল পাওঁ লগৰবোৰৰ লগত গৈয়ে ভাল লাগে হাঁহি ফূৰ্তি ধেমালি মনবিলাক ভাল লাগে তেতিয়াও এইবিলাক মানে মই বহুত ভাল পাওঁ